মই ফুৰিবলৈ যাওঁতে ফ্লাইটত গৈ ভালপাওঁ কাৰণ ফ্লাইটত গ'লে আমাৰ এডোখৰ জেগাৰ পৰা আন এডোখৰ ঠাইলৈ যাওঁতে খুব কম সময়ৰ ভিতৰতে আমি ভ্ৰমণ কৰিব পাৰোঁ তো সেই জেগাডোখৰত আমি ফুৰিবলৈও পাৰোঁ তো যদিহে আমি ফ্লাইটত যাওঁ এদিনৰ ঠাইত আমি সেই জেগাডোখৰত দুঘণ্টা বা আধা ঘণ্টাৰ টাইমতে আমি সেই জেগাডোখৰত পাই যাওঁ তো সেই জেগাডোখৰৰ নেচাৰো আমি অনুভৱ ল'ব পাৰোঁ তো সেইকাৰণে ফ্লাইটত গ'লে কম সময়ৰ ভিতৰতেও যাব পাৰি আৰু জেগাবিলাকো আমি ফুৰিবলৈ পাওঁ তো সেইকাৰণে মই ফ্লাইটত গৈ খুবেই বেছি ভালপাওঁ ঠিক তেনেদৰে যদি মই যদি ৰে'লত যাওঁ ৰে'লত গ'লে আমাৰ সময়টো বেছি লাগে আজি যদি মই ফ্লাইটত গৈছোঁ ফ্লাইটত যাওঁতে যদি মোৰ আধা ঘণ্টা বা বিছ মিনিট সময় লাগিছে তো সেইডোখৰ জেগালৈ যদি মই ৰে'লত যাওঁ তেন্তে এক ঘণ্টাৰ এদিনৰ টাইমত আমি সেই জেগাডোখৰত পাওঁ তো খুব কম সময়ৰ ভিতৰতে আমি ঘূৰি আহিবলৈও লাগে তো সেইকাৰণে ৰে'লত যোৱাটো মই ইমান বেছি পচন্দ নকৰোঁ সেইকাৰণে মই ফ্লাইটত গৈ খুবেই বেছি ভালপাওঁ কাৰণ টাইমো বাচে আমাৰ আমি নেচাৰৰ অলপ ভিউটো ল'বলৈ এনজয় কৰিব পাৰোঁ তো সেইকাৰণে মই ফ্লাইটত গৈয়ে ভালপাওঁ ভ্ৰমণৰ ভ্ৰমণৰ ধন খৰচত মই ভাবোঁ যে ফ্লাইটত গ'লে যিহেতু আমাৰ পইচা অলপমান বেছি লাগে তো যদিহে আমাৰ ওচৰত যদি টাইম অলপ বেছি আছে আমাৰ ওচৰত যদি খৰচৰ বিষয়ে আমাৰ যদি অলপমান পইচা ধন আমাৰ ওচৰত যদি কম আছে তো সেইটো আমি তেতিয়া ৰে'লত আমি যাত্ৰা কৰিব পাৰোঁ কাৰণ ৰে'লত গ'লে আমাৰ অলপ পইচাও বাচে আমি আমাৰ ওচৰত যদি টাইম বেছি থাকে তো ৰে'লত গ'লে পইচাটো বাচিব আৰু ট্ৰেইনত গ'লে মানে অলপ জাৰ্ণিটো এনজয়ো কৰিব পাৰি তো ধন খৰচৰ বিষয়ে